হেল্ল' অঁ অঁ এই পানীটোলাৰ ববী খুৰীয়েক হয়নে অঁ হেৰি তোমালোকে এইবাৰ সেই ক'লা জহা খেতি কৰিছা বুলি শুনিছোঁ বহুতখিনি যোৱা বছৰ কৰিছিলা হেনো এই দুপেলামান পাম নেকি বাৰু কঠীয়ালে ন'হলে মোক দুপেলামান কঠীয়াৰ কাৰণে লাগে অঁ ধানটো কেনেকুৱা মাটিত হয়নো মানুহে বহুত ভাল বুলি কৈছে

অঁ তাৰ কিজানি হয় মই কালিলে মানে গৈ কঠীয়া দুপেলামান আনিবলৈ চেষ্টা কৰিছোঁ দেই হয় হয় হ'ব ন'হলে